মই জীৱিকাৰ বাবে তাঁতশাল বওঁ আৰু এইটো কেৰিয়াৰ পথত ল'বলৈ গ'লে মই তাঁতশাল ব'ব জানো যিহেতু সৰুৰেপৰাই মাক বৈ অহা দেখিছোঁ আৰু বৈ নিজেও অলপ সৰুৰেপৰা বৈ পেলাই পাৰোঁ যেতিয়া সেই নিজে ব'বলৈ আৰম্ভ কৰিলোঁ প্ৰথমতে তাঁতশাল নাছিল লোকৰপৰা আনিছিলোঁ তাৰ পিছত ভাবিলোঁ নিজেই এযোৰ কিনি লওঁ সেয়েহে মানুহজনক কিনি দিবলৈ কোৱাত তেওঁ এযোৰ কিনি দিলে কিনি পেলাই প্ৰথমে এযুতি গামোচা লগাইছিলোঁ গামোচাযুতি মই কি কৰিলোঁ মোৰ গামোচাবোৰ ইমান ভাল দেখি ওচৰৰ মানুহবোৰে কিনিব ধৰিলে কিনা দেখি সেই আকৌ লগালোঁ কি লগাৰ পিছত আকৌ তেওঁলোকে ভাল পালে যে আকৌ মোৰ ওচৰৰ মানুহবোৰে অৰ্ডাৰ দিলে যে আপুনি আৰু লগাওক সেয়েহে আকৌ মই যোৰা কাপোৰ লগালোঁ আৰু মানুহবোৰে ভাল পাই পেলাই ইমানে মোক অৰ্ডাৰ দিব ধৰিলে যে এতিয়া মোৰ সেই এখন তাঁতশালে তাকৰ হৈ যায় সেইকাৰণে মই মানুহজনক কৈ আৰু দুযোৰ তাঁতশাল কিনিলোঁ তাঁতশাল কিনি পেলাই আৰু ওচৰৰ দুগৰাকী মহিলাক মোৰ লগত তাঁত ববলৈ ল'লোঁ তাঁত ব'বলৈ ল'লোঁ তাত আমি এখন তাঁতশালত লগাইছোঁ গামোচা এখনত লগাইছোঁ ৰিহা আৰু এখনত লগাইছোঁ চাদৰ আৰু ইমানে অৰ্ডাৰ কৰে যে আমি এনেই থাকিবলৈ নাপাওঁ ই ইযুটিৰ পিছত সিজুটি লগাই থাকোঁ আৰু কিছুমান অৰ্ডাৰ আহে কিছুমান আমি বিক্ৰী কৰোঁ বিক্ৰী কৰাবোৰ আমি গাঁৱত বিক্ৰী কৰোঁ আৰু কেতিয়াবা টাউনত গৈ বিক্ৰী কৰোঁগে আমি যথেষ্ট ভাল উপাৰ্জন কৰিব পাৰিছোঁ যেনে আমি মহিলা নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ মইটো স্বাৱলম্বী হৈছোৱে লগতে মোৰ লগত আৰু দুগৰাকী মহিলাক স্বাৱলম্বী কৰিব খুজিছোঁ পাৰিছোঁ সেয়ে মই এই তাঁতশালৰ টোক মই কেৰিয়াৰ হিচাপে লৈছোঁ